মই মোৰ ৰেচিপিবোৰ কেতিয়াবা কেতিয়াবা এনেই নতুন নতুন ট্ৰাই কৰিব আৰম্ভ কৰোঁ আৰু সেইবোৰ যদি ভাল লাগে মই বেলেগক খোৱাই ভাল পাওঁ খুৱাও তেতিয়া তাৰপাছত আকৌ ভাল লাগিলে বেলেগে যদি সোধে কেনেকুৱা হ'ল কেনেকে বনাইছা সোধে তেনেকে মেক্সিমামে সুধিয়ে থাকে তেতিয়া মই সেইবোৰৰ কথা কওঁ আৰু সিহঁতক মই কেনেকে বনালো কি কি কেনেকে হেৰি কৰিলো এইবোৰ কথা চব বেলেগক শিকাই দিওঁ আৰু কুকিং এনেই কৰি কৰিব গেছটো জ্বলাই জুইখিনি জ্বলাই কেৰাহীটো দি চবেইতো কৰিব জানেই কিন্তু কিছুমান টেকনিক থাকে কুকিঙৰ যিবোৰ কৰিলে বেছি ভাল হয় খাদ্যখিনি পৰিৱেশনতো ভাল হয় বা বনোৱাতো ভাল হয় যেনে ধৰি লওক কেৰাহীটো ভালকে চাফা হ'ব লাগে ভালকে গৰম হ'ব লাগে গৰম হ'লে কেৰাহীটোত তেতিয়া তেলখিনি যদি দিয়ে আৰু তেলখিনিও ভালকে গৰম হ'লে তেতিয়া লাগি নধৰে চব্জিখিনি বা আঞ্জাখিনি বনাওতে সেইবোৰ কথা মই বেলেগক শিকাইছো তাৰপিছত পিয়াঁজখিনি যেতিয়া দিয়া হয় পিয়াঁজ খিনি তাত যদি পানী লাগি থাকে বেছিকে তেতিয়াহ'লে ছিটিকি যায় পানীখিনি তলত যাতে পানী বেছি না নাথাকে সেইখিনি কথা ধ্যান দিব লাগে অকণমান আৰু বনাওতে অলপমান কেতিয়াবা কেতিয়াবা গেছবোৰ অলমান বঢ়াই দিব লাগে কেতিয়াবা ল' ফ্লেমত কেতিয়াবা মিডিয়াম ফ্লেমত সেইবোৰ কথাও ভাজাৰ সময়ত যেনেকে অলমান বেছি জুইত কৰিব লাগে অকণমাণ জুইত জুইটো অলমান বঢ়াই দিপেলাই তাৰপিছত মিডিয়াম ফ্লেমত ভাজিলে হৈ যায় আৰু তাৰপিছত যেতিয়া পানী দিয়ে আপুনি তেতিয়া আকৌ গেছটো বঢ়াই দিব লাগে বঢ়াই দি পেলাই ভালকে উতল আহিব লাগে তেতিয়া খাদ্যখিনি বনাওতে বেছি ভাল হৈ যায় আৰু তাৰপিছত

মাছ ভাজোতে যেনে মাছত পানী থাকিব নেলাগে তেতিয়া মাছখিনি ভাঙি নেযায় আৰু কেৰাহীটো ভালকে গৰম কৰা হেৰি কৰা এইখিনি বহুত হেৰি হয় আৰু মই যিকোনো খাদ্য বনালে আঞ্জা বনালে তাত স্পাইছেচ কিছুমান ইউজ কৰো ভালপাওঁ যেনে তেলত শুকান জলকীয়া দিওঁ গৰম পাঁচপূৰণ দিওঁ পাঁচপূৰণত বহুত মছলা থাকে তেও বহুত ধুনীয়া এটা গোন্ধ আহে তেজপাত দিওঁ ত' সেইবোৰে খাদ্যটোৰ সোৱাদ আৰু গোন্ধ বহুতখিনি ভাল কৰি তোলে আৰু

মই বনোৱা

খাদ্য বহুতে ভাল পায় খাই পেলাই আৰু মই বহুত ভাজি আৰু চব্জিৰ তৰকাৰীখন বেলেগ বেলেগকে বনালে বেছি ভাল হয় দালিখিনি বনাওতে প্ৰথমতে বইল কৰি তেল মৰাত বইল কৰি তেল মাৰিব লাগে তেল মাৰোতে বহুত কথা ধ্যান দিব লক্ষ্য ৰাখিব লগা হয় তেল মাৰি দিয়াতে কেৰাহীটো ভালকে গৰম আছেনে নাই গৰম তেলত যদি দিয়ে তেল মাৰি তেতিয়া বহুত দালিখিনি খাবলে লোভনীয় হৈ যায় ত' সেইবোৰ খাই বহুত চবে তেতিয়া ভাল পায় আৰু মানুহে আৰু ভাতখিনি বনাওতে মই কেতিয়াবা কেতিয়াবা পানী কাঢ়ি বনাও পানী কাঢ়ি বনালে বেছি ভাল হয় আৰু খাদ্যখিনি আৰু এনেকে বনাব পাৰি আৰু কেতিয়াবা কেতিয়াবা কিছুমান ছুইট ডিছ বনোৱা হয় এনেকে মিঠাই তাৰপিছত মিঠাই বনাও গাখীৰৰ গাখীৰ ফাটিলে মই তেতিয়া সেই চানা গাখীৰ যদি কেতিয়াবা গৰম দিয়াত দেৰি হয় বা হেৰি হয় গাখীৰখিনি ফাটে ফাটিলে তেতিয়া সেই ফাটা গাখীৰখিনিৰে মই তেতিয়া কেতিয়াবা পনীৰ বনাই দিওঁ কেতিয়াবা মিঠাই বনাব ট্ৰাই কৰো তেনেকে সেইবোৰ ৱেষ্ট পেলনী নাযায় আৰু এনেকে বনালে আৰু কেতিয়াবা কেতিয়াবা ছেৱাই বা ছুইট কিবা হালৱা টাইপৰ বস্তু তেনেকে বনাও ছুইট ডিছবোৰ খালে ভাল লাগে মনটোও ভাল লাগে ছুইট ডিছ খালে সেইবোৰ খোৱা যায় আৰু বহুতো এনেকুৱা খাদ্য কেতিয়াবা টেঙা টেঙা খাই মই ভাল পাওঁ টেঙা টক কেতিয়াবা বিলাহী টক খাওঁ বনাও কেতিয়াবা তাৰপিছত আৰু বিলাহী টক বনোৱা যায় আৰু বগৰীৰ টক বনোৱা যায় সেনেকে সেইবোৰ খাই বহুত ভাল পাওঁ আৰু আচাৰো বনাই মই ভাল পাওঁ বহুত ধৰণৰ আচাৰ আমৰ বতৰ থাকিলে আমৰ আচাৰ বগৰীৰ আচাৰ সেইবোৰ আচাৰবোৰ বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি শুকান বগৰীৰ আচাৰ সংৰক্ষণ কৰি ৰাখিলে সেইবোৰ বহুত দিনলৈকে ভালে থাকে বহুত দিনলৈকে অলপ অলপ খাব পাৰি আৰু আচাৰ অকণমান হ'লেই ভাতখিনি খাই বেছি ভাল লাগে আৰু ৰুটি পৰঠা সেইবোৰো কেতিয়াবা কেতিয়াবা বনাও পৰঠা বনালে মই আলু পৰঠা বা যিকোনো চব্জি তেনেকে দি পেলাই চব্জি দি পৰঠা তেনেকে বনাও যিটো খাই হেলদি হয় আৰু অ'টছ্ বনালে তেতিয়া অ'টছ্ত মই গাখীৰৰ লগত আৰু বহুতো ড্ৰাই ফ্ৰুটছ বা ৰ' ফ্ৰুটছ ফ্ৰুটছবোৰ মই মিক্স কৰি দিওঁ তেতিয়া বেছি হেলদি হৈ যায় আৰু খোৱা খাদ্য বস্তুখিনি সেইখিনি সেইখিনি তেনেকুৱাকে খাওঁ আৰু চাহ বনালে চাহ চাহ বনোৱাৰো বহুত সেই আছে টেকনিক আছে চবে ভালকে চাহ বনাব নাজানে কিছুমান কথা গুৰুত্ব দিব লাগে চাহ পানীখিনি উতল আহিব দিব লাগে ভালকে তাৰপিছত চাহপাত দিব লাগে চাহপাত দিলেহে চাহপাতৰ ফ্লেবাৰটো যেতিয়া লাল চাহ হ'লে তেনেকে অলপমান কম চাহপাত গাখীৰ চাহ হ'লে বেছি চাহপাত দিব লাগে তাৰপিছত গাখীৰ দিব লাগে চেনীটো যদি আপুনি খায় তেতিয়া দিব লাগে আৰু নাখালে নিদিলেও হয় তেনেকে সেইবোৰ দিব পাৰি আৰু কফি বনালে গাখীৰ লাগে গ্ৰীণ টি বনালে প্ৰথমতে পানীখিনি গৰম কৰি লৈ উতল আহিলে তাৰপিছত পানীখিনি গ্ৰীণ টি বেগটো বা টি বেগটো বা গ্ৰীণ টিৰ যিটো হেৰি আছে সেইখিনি মই দি দিওঁ দি দিলে অলপমান হেৰি হৈ যায় গ্ৰীণ টিটো হৈয়ে যায় সেইটো খালে বহুত ভাল আৰু পৰাপক্ষত গৰম পানী খাব লাগে গৰম পানী খাওঁ সেইখিনি সেইবোৰ বস্তু মই বেলেগক শিকাও এনেকুৱাই কেতিয়াবা জ্বলা খাই ভাল পাওঁ জ্বলা দিওঁ খোৱা বস্তুবোৰত জ্বলা দিওঁ অলপমান টেষ্টটো বেছি কৰি দিয়ে তেনেকুৱা